কালি মোৰ ভাইটি এজনে সাধু কিতাপ এখন লাগে লাগে বুলি কৈ থকাৰ কাৰণে মই দোকানৰ পৰা প্ৰায় চাৰিটামান বজাত গধূলি ওলাই গৈছিলোঁ তাৰপৰা মই এখন সাধু কিতাপ লৈ আহিলোঁ যাৰ দাম আছিলে দাম লিখা আছিলে পঞ্চাছ টকা লিখা আছিলে কিন্তু দোকানীজনে ষাঠি টকা বুলি কোৱাত মই খৰ ধৰ হোৱাৰ কাৰণে ষাঠি টকা দি গুচি আহিলোঁ ঘৰত আহি দেখিলোঁ কিতাপখনৰ মানে মাজে মাজে কিছুমান পেজ ফটা আছে আৰু কিছুমান মানে সম্পূৰ্ণকৈ মানে আখৰবিলাক মানে বুজি পোৱাত অসুবিধা হয় সেয়েহে মানে পানী পৰিলেই নে কি তেনেকেতো নাজানোঁ তো ভাবিছোঁ কিতাপখন আজি ঘূৰাই দিমগৈ নেকি